পোহনীয়া হাঁহ কুকুৰাবিলাকৰ সচৰাচৰ বহুতো বেমাৰ হয় সিহঁতক সৰুৰেপৰা জন্মৰ মুৰ্গী যিখিনি কুকুৰা পোৱালি থাকে সেইখিনি মোৰ জন্মৰ তিনি পাঁচদিনৰ ভিতৰৰ পাঁচ ছয় দিনৰ ভিতৰতে চকুত ভেকচিন দিব লাগে সেই ভেকচিনটো দিলে সিহঁতৰ যিটো আচিনাই চকুৰ ওপৰত মানে গুটি হৈ যায় আৰু সেই সেই গুটিটো হোৱাৰ পিছত সেই সিহঁতক বচাবলৈ টান হৈ যায় সিহঁতে খোৱা বোৱা বন্ধ কৰি দিয়ে আৰু কেইদিনমানৰ পিছতে এই কুকুৰা পোৱালিৰ মৃত্যু হয় সেইকাৰণে সেই সেইটো ভেকচিন সিহঁতি জন্মৰ পাঁচ ছদিনৰ ভিতৰত সেইটো সিহঁতৰ চ চকুত দিব লাগে আৰু কুকুৰাবিলাকৰ ৰাণী ৰাণীষেধৰ প্ৰতিষেধক আছে সেইখিনি দিব লাগে কুকুৰাবিলাকক সাধাৰণতে এটা পাউদাৰ পোৱা যায় ফাৰ্মেচিত গ'লে এটা পা পাউদাৰ পাউডাৰ পোৱা যায় পাউদাৰটো আনি পেলাই সিহঁতক পানী খাদ্যৰ লগত পানীত মিক্স কৰি পেলাই সেইটো সিহঁতক ৰাতিপুৱা সদায় ৰাতিপুৱা খোৱা খোৱালে সিহঁতৰ এইবোৰ বেমাৰৰপৰাও সিহঁতি বহুতো বাচি থাকে সেই যিখিনি মুৰ্গী কুকুৰাবিলাকক এই প্ৰতিষেধকটো আগতে ছমাহৰ মূৰে মূৰে দিয়া হৈছিলে কিন্তু আজিকালি তিনিমাহৰ বা আঢ়ৈ মাহ বা তিনিমাহতেই দি দিব লাগে তেতিয়া সেই কুকুৰাখিনি বচাবলৈ সহজ হয় সিহঁতি তেতিয়া বেমাৰ বেমাৰত আক্ৰান্ত নহয় কুকুৰাবিলাক সাধাৰণতে টোপনিয়াই টোপনিয়াই থাকে সিহঁত সিহঁতি সিহঁতৰ জ্বৰ জ্বৰৰ নিচিনা হয় তাৰ পিছতে আৰু তাহাঁতৰ নোমবিলাক সৰা তেনেকুৱা বেমাৰ হয় আৰু সিহঁতৰ খাবলৈ মন নকৰা হয় গাত গাটো গৰম হয় জ্বৰ জ্বৰ হয় তাৰ পিছতে সিহঁতি খোৱা বোৱা বন্ধ কৰে সেইকাৰণে এই কুকুৰাখিনিক প্ৰতিষেধক দিব লাগে আৰু ভেটেনেৰিত গ'লেও তাহাঁতৰ কাৰণে টনিক লিখি দিয়ে আৰু সেইখিনিয়ে আনি সিহঁতে সিহঁতক খোৱাব লাগে তেতিয়া সিহঁতক সিহঁতক জীয়াই ৰখাটো সহজ হয় আৰু কৃষকেও লোকচানৰ সন্মুখীন হ'বলগীয়া এইবিলাক পোহনীয়া পোহা মানুহখিনি যিখিনি মানুহে সেইখিনি এই কুকুৰা হাঁহবোৰ পালন কৰে তেওঁলোকে লোকচানৰ সন্মুখীন হ'বলগীয়া নহয় মই আগতে বহুতো কুকুৰা মুৰ্গী পালন কৰিছিলোঁ কিন্তু মই সিহঁতক বচাব পৰা নাছিলোঁ যেতিয়াৰপৰা মই এই ভেকচিনসমূহ ব্যৱহাৰ কৰিবলৈ ধৰিছোঁ তেতিয়াৰপৰাহে মই মোৰ কুকুৰা পালনত সফল হ'ব পাৰিছোঁ